ভ্ৰমণ কৰি ভাল পাওঁ বিভিন্ন ঠাইলৈ গৈ ভাল পাওঁ আৰু অকলেই ভ্ৰমণ কৰি বহুত ভাল পাওঁ বিভিন্ন প্ৰাকৃতিক পৰিৱেশ বা নৈপৰীয় অঞ্চল বা পাহাৰীয় অঞ্চলত ভ্ৰমণ কৰি খুবেই ভাল পাওঁ অকলে সময় অতিবাহিত কৰি খুবেই ভাল পাওঁ প্ৰকৃতিৰ বিভিন্ন গছ গছনিৰ লগত কথা পাতি খুবেই ভাল পাওঁ কিন্তু তাৰ মাজতে মোৰ ভ্ৰমণৰ কিছু কাৰ্যসূচী সুকীয়া মাহৰ ভিতৰত এদিন মই মন্দিৰ বা যিকোনো পৱিত্ৰ স্থান মই গৈ ভালপাওঁ মোৰ ফেমিলিৰ সৈতেও মই ভ্ৰমণত যাওঁ মোৰ লগ বন্ধুৰ সৈতেও মই ভ্ৰমণত যাওঁ তথাপিতো সুকীয়া হিচাপত মই অকলে ভ্ৰমণলে গৈ বহুত সুখী হওঁ কিয়নো বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খাই বিভিন্ন প্ৰকৃতিৰ ভাষা শুনি মই খুবেই আপ্লুত হওঁ গতিকে মই ভ্ৰমণ ভালপাওঁ আৰু মই ভ্ৰমণ এইকাৰণেই কৰিব বিচাৰোঁ ভ্ৰমণে মোক জ্ঞান দিয়ে ভ্ৰমণে মোক শক্তি দিয়ে আৰু ভ্ৰমণেই মোক জীয়াই থকাৰ প্ৰেৰণা দিয়ে